হেল্ল' বীৰেণ মানে বিছ তাৰিখে পাৰ্টী এটা দিব লাগে তুমি পাচলি অলপ মোক দিব পাৰিবা নেকি হেৰি দিবা আলু দিবা দুই কেজিমান তাৰপিছত জিকা দিবা তিনি কেজি আৰু বিলাহী দিবা তিনি কেজিমান মাছ দিবা পাঁচ কেজিমান তাৰপিছত ডাংবডি দুই কেজিমান দিবা তাত সৰু সৰু আলুৰ লগত মানে শুকান ভাজি এটা বনাব কাৰণে আৰু অকণমান আৰু ৰেহাই মূল্যত দিবা দামটো কমাবা আৰু ইমানখিনি বস্তু লোৱা হ'ব যেতিয়া খালী বিছ তাৰিখৰ বিছ তাৰিখে মোক দিবা আকৌ একৈছ তাৰিখে মোৰ পাৰ্টিটো হ'বই নহয় কথাটো জনাবা